ভাৰত এখন চহকী সাংস্কৃতিক বৈচিত্ৰৰ দেশ আৰু ইয়াৰ সাংস্কৃতিক তন্ত্ৰত উৎসৱ আৰু বন্ধৰ দিনবোৰে উল্লেখযোগ্য ভূমিকা পালন কৰে ভাৰতত বহুতো ধৰণৰ উৎসৱ পালন কৰা হয় ভাৰতবৰ্ষত সৰ্বাধিক উদযাপিত অন্যতম উৎসৱ হৈছে দীপাৱলী যাক পোহৰৰ উৎসৱ বুলিও ক'ব পাৰি ই আন্ধাৰৰ ওপৰত পোহৰ আৰু বেয়াৰ ওপৰত ভালৰ জয়ৰ প্ৰতীক দীপাৱলীৰ সময়ত ঘৰ আৰু ৰাস্তাবোৰ ৰঙীন লাইট আৰু তেলৰ লেম্পৰে সজোৱা হয় আৰু পৰিয়ালবোৰে একত্ৰিত হৈ উপহাৰ বিনিময় কৰে মিঠাই ভাগ বতৰা কৰে আৰু ফটকা জ্বলাই এই উৎসৱ পালন কৰা হয় ভাৰতবৰ্ষত পালন কৰা আন এটি প্ৰধান উৎসৱ হৈছে ৰঙৰ উৎসৱ হোলী বসন্তৰ আগমনৰ উপলক্ষ্যে সমগ্ৰ দেশতেই ইয়াক অতি উৎসাহেৰে উদযাপন কৰা হয় মানুহে ইজনে সিজনক ৰঙীন গুড়ি আৰু পানীৰে লেপি পৰম্পৰাগত সংগীতত নাচি বাগি উৎসৱমুখৰ সুস্বাদু খাদ্যত লিপ্ত হয় আন এটি উৎসৱ আমি ক'ব পাৰোঁ গণেশ চতুৰ্থী গণেশ চতুৰ্থী হৈছে হাতীমূৰৰ দেৱতা ভগৱান গণেশৰ প্ৰতি উৎসৰ্গিত আন এক বিশিষ্ট হিন্দু উৎসৱ ইয়াৰ লগত ঘৰ দুৱাৰ আৰু ৰাজহুৱা পন্দলত ভগৱান গণেশৰ মাটিৰ মূৰ্তি স্থাপন কৰা তাৰপিছত প্ৰাৰ্থনা প্ৰসাদ সাংস্কৃতিক অনুষ্ঠান আদি বৃহৎ আচাৰ অনুষ্ঠান জড়িত হৈ থাকে এই উৎসৱৰ সামৰণি পৰে মূৰ্তিবোৰ জলভাগত বিসৰ্জন দিয়ে যিটো ভগৱান গণেশৰ স্বৰ্গবাসনলৈ যোৱাৰ প্ৰতীক তাৰোপৰি আন এটি গুৰুত্বপূৰ্ণ উৎসৱ হৈছে দূৰ্গা পূজা নৱৰাত্ৰি ন ৰাতি দেৱীক দূৰ্গা পূজাৰ বাবে উৎসৰ্গিত এই উৎসৱত উপবাস প্ৰাৰ্থনা আৰু গৰ্বা আৰু দণ্ডিয়া ৰাস নামেৰে জনাজাত জীপাল নৃত্য প্ৰদৰ্শনেৰে উদযাপন কৰা হয় নৱৰাত্ৰিৰ প্ৰতিটো নিশাই দেৱীৰ এক ভিন্ন ৰূপৰ প্ৰতি উৎসৰ্গা কৰা হয় আৰু ভক্তসকলে পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি উৎসৱত অতি উৎসাহেৰে অংশগ্ৰহণ কৰে তাৰোপৰি আৰু বহুতো বহুতো গুৰুত্বপূৰ্ণ উৎসৱ আমাৰ ভাৰতবৰ্ষত পালন কৰা হয়